প্ৰথম বস্তুটো মোক সুখী কৰি তোলা প্ৰথম বস্তুটো হৈছে বন্ধুত্বপূৰ্ণ আজি আমাৰ আজি বৰ্তমান যুগত যিকোনো সকলো বিশেষভাৱে যিসকল যুৱচাম যি ঘৰৰ পৰা আঁতৰত থাকে তেওঁলোকৰ অকল একমাত্ৰ সংগী হৈছে তেওঁলোকৰ বন্ধুবৰ্গ তেওঁলোকে যি কামতে লিপ্ত নহওক যি সংস্থাপনতে তেওঁলোক নাথাকক কিয় সকলো কামৰ একমাত্ৰ লগৰী হৈছে তেওঁৰ বন্ধুবৰ্গ লাগিলে সেইজনী সেইগৰাকী ছোৱালীয়ে হওক বা ল'ৰা হওক তো সেই হেতুকে তেওঁ সেই বন্ধুবৰ্গটো বহুত গুৰুত্বপূৰ্ণ তাৰ বন্ধুবৰ্গৰ লগতে মিলা প্ৰীতিৰে থাকিব লাগিব আজি মই থাকোঁ মই ভাড়া ৰুমত থাকিলেও ভাড়া ৰুমত থকা যিসকলে ভাড়া ৰুমৰ অন্য সংগী আছে তেখেতসকলৰ লগত মই মিলা প্ৰীতিকৈ থাকিলে তেখেতসকলৰ লগত ধুনীয়াকৈ খাই বৈ থাকিলে মিলা প্ৰীতিৰে থাকিলে তো তেতিয়া মোৰ নিজৰ নিজৰ মনটো ভাল লাগে নিজৰ কাম কৰিবলৈ সক্ৰিয় পায় আৰু লগতে বিপদ হ'লেও তেওঁলোক সহায় কৰিবলৈ আগবাঢ়ি আহে তো সেই গতিকে বন্ধুত্বপূৰ্ণটো আজিকালিৰ যুগত সকলোৰে মাজত থাকিব লাগে নিজৰ মাজত বন্ধুত্বপূৰ্ণ অকল এক অকলেভাৱে থকাটোৱেই আজিকালিৰ যুগত কোনো কাৰণে সুখী নহয় চ' আজিকালি সকলোৰে নিজৰ নিজৰ বন্ধু আছে নিজৰ নিজৰ মিলা প্ৰীতি আছে তো মিলা প্ৰীতি থাকিব লাগে তেওঁলোকৰ মাজৰ মৰম চেনেহ বাঢ়ি যায় আৰু সেই মৰম চেনেহ গৈ এসময়ত গৈ তেওঁলোকৰ নিজৰ কাম কৰাত সহায় সহযোগিতা আগবঢ়াই নিজৰ কাম কৰা তেওঁক কামটো সফলভাৱে কৰিব পাৰে অঁ তেওঁৰ আজি স্বাস্থ্যৰ বিঘিনি ঘটিলে তেওঁ ঘৰ পৰিয়ালৰ পৰিয়ালৰ সমস্যা আহিবলৈ ক'লে চাওক বিবি মানুহৰ জীৱনৰ বহুত ধৰণৰ সমস্যা থাকে সি লগিলে পাৰিবাৰিক সমস্যাই নহওক কিয় সামাজিক সমস্যা নহওক কিয় নিজৰ বিত্তীয় সমস্যাই নহওক কিয় সকলো সমস্যা থাকে তো সকলো সমস্যা অকল এজন মানুহক কৰিব পৰাতো সহজ কথা নহয় বিশেষকৈ যেতিয়া মানুহজন ঘৰৰ পৰা আঁতৰত থাকে বা বিশেষভাৱে কলেজত যোনখিনি ছাত্ৰ ছাত্ৰী পঢ়ি থাকে বহুত তেওঁলোকৰ মধ্যবিত্তীয় পৰিয়ালত শ্ৰেণীৰ পৰা আহে তো তেনেকুৱা বহুত সমস্যা থাকিব পাৰে তো সকলো সমস্যাবিলাক উত্তৰ বিচাৰিবলৈ তেওঁলোকে নিজৰ পৰিয়ালক ওচৰত নাপাবও পাৰে তো সেই হেতুকে তেওঁলোকৰ মেইন পাব তেওঁলোকৰ বন্ধুখিনি তো বন্ধুখিনি থাকিব লাগিব অকল কেৱল বন্ধুখিনি থাকিলেই নহ'ব বন্ধুখিনিৰ লগত মিলা প্ৰীতিকৈ থাকিব লাগিব খাব লাগিব তেওঁলোকৰ লগত কথা ব ৰ্তা পাতিব লাগিব নিজৰ দুখ সুখ দুখবিলাক সমভাগী হ'ব লাগিব নিজৰ সমস্যাবিলাকৰ সন্মুখীন চলিউচন সমস্যাবিলাকৰ যি সমাধান সেই সম্পৰ্কত আমি আলোচনা কৰিব লাগিব তো আলোচনা কৰিলে তেতিয়া হ'লে কি হ'ব আমাৰ সমাধানবিলাকৰ সমস্যাবিলাকৰ আমি সমাধান পাম তো সমস্যা সমাধান হ'লেতো আমাৰ আমাৰ জীৱনটো সহজ হৈ যাব আমি বাহিৰত থাকিলেও যিকোনো সমস্যাত নুভুগিব তেওঁলোক আহি আমাৰ হাতত উপস্থিত থাকিব ছেকেণ্ড কথা হৈছে বন্ধুত্ব বন্ধু বাঢ়িলে আমাৰ নিজৰ সন্মান বাঢ়িব নিজৰ প্ৰচাৰ হ'ব যে এইজন মানুহ নম্ৰ ভদ্ৰ তেখেতৰ লগত থাকি কাম কৰি ভাল লাগে তেখেতৰ লগত কথা পাতি ভাল লাগে তো তেতিয়া নিজৰ সন্মান বৃদ্ধি হ'ব যাৰ ফলত যেতিয়া আমি এজনক সন্মান কৰিম তেতিয়া ইজনে সন্মান কৰিব তো সেই হেতুকে আমি সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগিব তো বন্ধুত্বপূৰ্ণ যিটো আমাক মোক বিশেষকৈ সুখী কৰি পেলাই কাৰণ কাৰণ বৰ্তমান মই ঘৰৰ পৰা বহুত কলেজত আঁতৰত আহিছোঁ বৰ্তমান যিখন কলেজত পঢ়ি আছো সেইখন কলেজৰ ওচৰৰ এটা কেম্পাছত মই ভাড়া ৰুম লৈ আছো ভাড়া ৰুমতো বহুত বিভিন্ন জেগাৰ বিভিন্ন ঠাইৰ লোকসকল আহি পেলাই সেই ৰুমত আছে আৰু লগত কমেও তেওঁলোকে নিজৰ চাকৰি কৰি আছে সেই হেতুকে তথাপিও কিন্তু সময় উলিয়াই আমি সকলোৱে একেলগে থাকোঁ একেলগে খাওঁ নিজৰ প্ৰব্লেম হ'লে নিজৰ সমস্যা হ'লে আমি তেওঁলোকক কওঁ আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকলে নহওক কিয় কলেজৰ আমাৰ কলেজৰ বন্ধু নহ'লে কিয় কলেজৰ স বান্ধৱী নহ'লে কিয় ল'ৰাই হওক ছোৱালীয়ে হওক সকলোৰে লগতে আমি এই নিজৰ সমস্যাবিলাক শ্বেয়াৰ কৰিব পাৰোঁ ধন্যবাদ